ছাগলী এজনী পুহিলে বৰ ভাল হয় কাৰণ ছাগলীজনীক আনি তাইক ডাঙৰ দীঘল কৰি ঘৰত ৰাখি তাৰ পাছত যেতিয়া ডাঙৰ হ'ব ডাঙৰ হোৱাৰ পিছত তাই যেতিয়া পোৱালি দিবৰ কাৰণে মানে তাইক ন মাহ ৰখাৰ পিছত তাই গাভিন হয় বা গাভিন হোৱাৰ সময়ত ডক্টৰৰ তাত লৈ যাব লাগে ইনজেকশ্যন দি আনিলে পিছত তাই গাভিন হয় গাভিন হোৱা ন মাহ পিছত পোৱালি দিয়ে পোৱালি দিয়াৰ সময় তাইক বহুত মানে ভালকৈ ৰাখিব লাগে বা খোৱাটোৰ যত্ন ল'ব লাগে যেনিবা গাজৰ কবি তাৰপাছত কল আদি বা গছৰ পাত ইত্যাদি আনি খোৱাব লাগে খোৱালে মানে ছাগলীজনী স্বাস্থ্যটো ভাল হয় বা পোৱালিকেইটা পোৱালিকেইটাও ধুনীয়া বা সুস্থবান হয় পোৱালি দিয়াৰ পিছত মাকজনীক অলপ ভালকৈ চাব লাগে বা পোৱালিকেইটাকো যথেষ্ট ভালকৈ ৰাখিব লাগে বা খোৱাব ৰাখি ভালকৈ খোৱাব লাগে এই পোৱালি হোৱাৰ পিছত মানে পোৱালিকেইটা ডাঙৰ হ'লে সিহঁতক পুহিলে এটা মানে ঘৰৰ এটা যিকোনো সমস্যা দূৰ কৰিব পাৰি যেনিবা বেমাৰ আজাৰে হ'ল বা কিবা এটা হ'ল ছাগলীজনী বিক্ৰী কৰি তাৰ পৰাও পইচা পাই বেমাৰ আজাৰৰ চাব পৰা যায় ছাগলীজন বহুত আমাৰ কাৰণে যেনিবা আমাৰ মাইকী মানুহৰ কাৰণে ছাগলী পোহাটো বহুত ভাল কাম আমাক ছাগলীয়ে বহুত টকা পইচাও দিব পাৰে সিহঁতক যদি আমি ভালকৈ ৰাখোঁ বা বেমাৰ আজাৰৰ পৰা দূৰ কৰি ৰখা হয় মাহে মাহে সিহঁতক পেলুৰ দৰৱ খোৱাব লাগে তিনি মাহমান খোৱাৰ পিছত সিহঁতে মানে স্বাস্থ্যবোৰ ভাল হয় বা তাৰ লগত ভিটামিনো দিব লাগে খোৱাৰ ওপৰতেই চব বস্তু ভাল হয় যেনিবা ছাগলী এজনীয়ে মানুহক বহুত ডেভলপ কৰিব পাৰে তাৰ পোৱালিৰ পৰা পোৱালি পোৱালিৰ পৰা পোৱালি হৈ হৈ বহুতো টকা পইচা হ'ব পাৰে ছাগলী ৰখাটো বহুত ভাল যিকোনো বেমাৰৰ কাৰণেও ছাগলী মানুহে ঘৰত ৰাখে সিহঁতৰ গোবৰ বা সিহঁতৰ যিকোনো বস্তুৰ পৰাই মানুহৰ বেমাৰ নহয় ছাগলী আগৰ দিনত মানুহে ঘৰৰ ভিতৰতে ছাগলী বান্ধিছিলে যেনিবা ছাগলী বান্ধিলে সিহঁতৰ মূত্ৰৰ পৰাইও বহুতো বেমাৰ আঁতৰত থাকে ছাগলী বহুত মানে বহুত ভাল ঘৰৰ বেমাৰ আজাৰ আঁতৰাই ৰাখে এতিয়া এটা যদি ন ছাগলী আপুনি মতা ছাগলী যদি তাক খাহী কৰি থৈ দিব পাৰে তেতিয়াহ'লে সি তিনি বছৰ পিছত সি চৈধ্য হাজাৰ পোন্ধৰ হাজাৰ টকাতো বিক্ৰী কৰিব পাৰে দুখীয়া মানুহৰ কাৰণে সেইটো বহুত মূল্যৱান বস্তু ছাগলী আমাক যথেষ্ট সহায় কৰিবও পাৰে সিহঁতক যিকোনো কাজে প্ৰসাৰে বা অন্নপ্রাশনয়ে বা চুলাকৰণ বা আপোনাৰ লুগুণদানীটো সিহঁতক ব্যৱহাৰ কৰা হয় ছাগলী যিকোনো কামতে আমাক সহায় কৰে ছাগলী আমি পুহি বহুতো মানুহে বহুত কিবা কিবি কৰিব পাৰে ছাগলী যোনী তুনিও পুহিব পাৰে তাত কোনো হেৰি নাই কিন্তু সিহঁতক বহুত ভালকৈ চাব লাগে যেনিবা বেমাৰ আজৰৰ পৰা বহুত দূৰত ৰাখিব লাগে ভালকৈ গোহালিত বান্ধিব লাগে গোহালিটো ভালকৈ চাফ চিকুণ কৰি ৰাখিব লাগে সময়মতে সিহঁতক খাব দিব লাগে বা যেনিবা ঘাঁহ গাজৰ কবি আপোনাৰ চাপৰ সেইবোৰ খোৱালে সিহঁতৰ স্বাস্থ্য ভালে থাকে আমাক ছাগলী বৰ লাগতিয়াল বস্তু যিকোনো কামতে আমি ছাগলীয়ে আমাক ব্যৱহাৰ কৰোঁৱেই আমি আজি এটা কিবা বিয়া সকাম পাতিলেও তাতো ছাগলী লাগে আৰু মাইকী ছাগলী পুহিলে মানুহে বহুতো এটাৰ পৰা এটা এটাৰ পৰা এটা গৈ হৈ থাকে বা একোজন ছাগলীয়ে ছমাহ বা ন মাহৰ পিছত দুটা তিনিটাকৈ পোৱালি দিয়ে ইহঁতে দিয়াৰ পিছত মানুহ ঘৰৰ বহুত যথেষ্ট মানে উন্নতি হয় বেমাৰ আজৰ মানুহৰ ঘৰত হ'লে ছাগলী এজনী বিক্ৰী কৰিও মানুহ বেমাৰ চাব পাৰে সেইকাৰণে আমি সকলোৱে ছাগলী পোহাটো উচিত ছাগলী যেনিবা এটা কামৰ কাৰণে নহয় বহুতো কামৰ কাৰণে ছাগলী আমি পুহিব লাগে ক'বাত গ'লেই বা কিবা সকাম পাতি পাতিব লাগিলে বা কিবা এটা কাম কাজ হ'লেও আমাক ছাগলীটো লাগেই ছাগলী ঘৰত মই এটাৰ পৰা বহুতো ছাগলী কৰিছিলোঁ মোটামুটি মোৰ ওঠৰটা ছাগলী হৈছিল মই বহুত ছাগলী বিক্ৰী কৰিও বহুত টকা পাইছিলোঁ সেই টকাৰেও মই বহুত মোৰ ল'ৰা ছোৱালীকো মই পঢ়াইছিলোঁ বা মোৰ বহুতো বেমাৰ আজাৰতো মোক ছাগলীয়ে বহুত মানে সিহঁতে সহায় কৰা যেন হৈছিল ছাগলী সকলোৱে পোহক বা পুহিব দিছোঁ বা ময়ো পুহিছো এতিয়ালৈকে মই পুহিয়ে আছোঁ বৰ্তমান ছাগলী আৰু পুহি থাকিম বা সিহঁতক যথেষ্ট মৰমো কৰিম যেতিয়া খাঁহী ছাগল পঠা ছাগলটো খাঁহী কৰা হয় সিহঁতক চাৰি পাঁচ মাহৰ পিছত সিহঁতক ইমান মৰম লগা হৈ যায় যেনিবা সিহঁতে ঘৰৰ এটা সদস্য নিচিনা হৈ যায় মাতিলে দৌৰি আহে আৰু বৰ্তমান খাঁহী ছাগলীক বহুত মানে বিৰাট মৰমত ৰাখিব লাগে বা বহুত ভালকৈ ৰাখিব লাগে খাঁহী ছাগলীক খোৱাটো বহুতেই ইমান নাজানে কিন্তু খাঁহী ছাগলী যেতিয়া পঠা ছাগলীটো খাঁহী কৰি অনা হয় তাৰপিছত তাক চাৰি বা পাঁচ মাহৰ পিছত তাক ভিটামিন পেলুৰ দৰৱ এইবোৰ দিব লাগে সময়মতে সিহঁতক খোৱাব লাগে সিহঁতৰ খোৱা খাদ্য চবচে বেছি হ'ল আপোনাৰ গছৰ পাত তাৰপিছত চাপৰ আপোনাৰ গাজৰ বন্ধাকবি এইবোৰ খোৱাব লাগে সময় সময় সিহঁতক গা ধুৱাই দিলেও ভাল সিহঁতে মানে মানুহৰ নিচিনা হৈ যায় ইমান মৰম লগা হৈ যায় যে ছাগলীটো দিয়াৰ পিছত ইমান বেয়া লাগে চকুলু ওলাই মানে খাঁহী ছাগলী কি ক'ম মানে বহুত মৰমীয়াল হৈ যায় আজি মোৰ খাঁহী ছাগলী আজি এবছৰ আগতে মই দুটা খাঁহী দিলোঁ চৈধ্য হাজাৰ কৰি আঠাইছ হাজাৰ টকাত মই বিক্ৰী কৰিলোঁ মই দুবছৰ চাৰি মাহত চৌব্বিছ মাহতে মই ইমান টকা পাইছিলোঁ কিন্তু যথেষ্ট মই সিহঁতক মৰমতো ৰাখিছিলোঁ মোৰ হাজবেণ্ডো বহুত তাহোঁন দুটাক মানে ল'ৰাৰ নিচিনা ৰাখিছিল দিবাৰ তেওঁ মানে চকুলু টুকিছে যে ইমান মৰম লগা হৈ গৈছিল তেতিয়া তেওঁ কৈছিল মই ছাগলী পুহিবৰ কাৰণে মোৰ মন নগাও হ'ল কাৰণ ইমান মৰম লগা হৈ যায় ছাগলী যে মই বুজিয়ে পোৱা নাছিলোঁ এতিয়াও বৰ্তমান মোৰ ঘৰত ছাগলী তিনিটা আছে মই বহুত ছাগলী আছিল বিক্ৰী কৰি কৰি মই মানে বহুতো মানে ডেভলপ হৈছোঁ বা মই বহুতো মোক টকা দিছে এতিয়াও বৰ্তমান মোৰ তিনিজনী ছাগলী আছে দুটা গাভিন হ'ল গাভিনী হ'ল আৰু এটা বৰ্তমান হোৱা নাই তাই যেনিবা এপ্ৰিল মে'ত আকৌ দুজনীয়ে পোৱালি দিব পোৱালি দিয়াৰ পিছত মোৰ ছাগলীকেইজনী তিনিটা তিনিটা পোৱালি দিয়ে এটা দিয়ে মাইকি দুটা দিয়ে পঠা এয়া এতিয়া মই মানে সিহঁতৰ পৰা মই বহুতো পইচা পাতি পাইছোঁ এতিয়া ঈশ্বৰৰ কৃপাত যদি সিহঁতকো ভালে ৰাখে তেতিয়াহ'লে মই আকৌ এনেকৈ বহুত মই ছাগলী কৰিম আৰু ভগৱানৰ ওচৰত কৈছোঁ মই যে মোক যদি বাৰ বাৰ মোৰ পঠা ছাগলী দি থাকে তেতিয়াহ'লে মই বহুতো সিহঁতৰ পৰা ডেভলপ হ'ব পাৰিম যিকোনো মোৰ এটা ল'ৰাই পইচা খুজিলে বা কিবা কাম কৰিব লাগিলে মই ছাগলীয়ে এটা বিক্ৰী কৰিও মই পইচা সিহঁতক দিব পাৰোঁ আজি মোৰ সৰু ল'ৰাটো পঢ়ি আছে তাৰ কাৰণে মই বহুতো ছাগলী বিক্ৰী কৰি মই পইচা তাক দিব পাৰোঁ এতিয়া ছাগলী পোহাটো বহুত ভাল কথা সকলোৱেও পুহিব লাগে পুহিলে মানে সিহঁতক যদি মৰম কৰি ৰাখা হয় কেতিয়াও সিহঁতৰ বেমাৰ আজাৰ নহয় বা সময়মতে বস্তু দিব লাগে খোৱাব লাগে ভালকৈ ৰাখিব লাগে পথাৰত নি ভালদৰে সিহঁতক দৰৱ দি ঘাঁহ পাত সকলো খোৱাব লাগে সময়মতে পানী পানী বা খোৱা বস্তু কিছুমান দি সিহঁতক খুৱাই থৈ আহিব লাগে পথাৰত নি তাৰপাছত আকৌ গধূলি আনি আপোনাৰ পানী দুনী দিব লাগে বা খোৱা বস্তু যেনিবা গাজৰ অলপমান তাৰপাছত আপোনাৰ অলপ চাপৰ কেইটামান বন্ধাকবি কাটি সিহঁতক খুৱাই লৈ ধুনীয়াকৈ বান্ধি থ'ব লাগে আকৌ ৰাতি হ'লে আপোনাৰ অলপ গধূলি টাইমত অলপ ধূনা চুনা ঘূৰাই দি সিহঁতক মহ দু খেদি দি অলপ ধুনীয়াকৈ সিহঁতক বান্ধি চান্ধি থ'ব লাগে বা মৰম কৰিব লাগে মৰম কৰাৰ পিছত মানে এনেকুৱা হয় যে ছাগলী যেনিবা আ কি ক'ম আৰু মানে বহুত মৰম লাগা হয় এতিয়া মই ভাবি আছোঁ যে মই এইবাৰ ছাগলীয়ে আকৌ মই বহুত কৰিম এতিয়া সোনকালে মই ছাগলী বিক্ৰী নকৰোঁ মোৰ যিমান ছাগলী হয় হওক কিন্তু মোৰ বিপদত সিহঁতে বহুত কাম দিছে বা দিব সেইকাৰণে ভাবি মই মই ছাগলীৰ লগত বহুত কষ্ট কৰোঁ মোৰ হাজবেণ্ডো বহুত কষ্ট কৰে তেওঁ বাহিৰে গৈ গৈ গছৰ পাত আমৰ পাত আপোনাৰ কঁঠালৰ পাত আপোনাৰ ফল ফলৰ পাত ইত্যাদি আনি সিহঁতক ধুনীয়াকৈ ধুই চুই মানে সিহঁতক যোগান ধৰে আকৌ বজাৰৰ পৰা গৈ কবি গাজৰ বন্ধাকবি এইবোৰ লৈ আহি ধুনীয়াকৈ ধুই চুই ৰ'দত মেলি দি তাৰপিছত থৈ দি সদায় সদায় ৰাতিপুৱা গধূলি হ'লে সিহঁতক মানুহক দিয়া দি মানে একদম চৰিয়াত লৈ লৈ মানে সিহঁতক ধুনীয়াকৈ খাবলৈ দিয়ে আৰু বাহিৰত তেনেকৈ যাবই নিদিয়ে বাউণ্ডাৰীৰ ভিতৰতে সিহঁতক ৰাখি থয় আৰু লাগিয়ে থাকে অনবৰত তেওঁ লাগিয়ে থাকে লাগি লাগি তাৰমানে ছাগলীকেইটাক ইমান মৰম লগা হৈ গৈছে মানুহ সকলোৱে আমাৰ চাই চাই যায় যে শৰ্মাৰ ছাগলী একদম মানুহ নিচিনা কৰি পেলাইছে এতিয়া নাজানো আৰ ভগবানে কি আৰু আমাৰ ওপৰত দয়া কৰিলে মানে মই ছাগলীৰ পৰাই বহুত টকা পাম যেন ভা ভাবি আছোঁ আৰু এয়া এতিয়া ঈশ্বৰৰ ওপৰতে থৈ দিছোঁ ইহঁতকো এটা আৰু মানে এই সময়ত মানে সিহঁতে যেতিয়া মানে গাভিন হ'ব সময়তে আজিকালি পঠা ছাগলী পোৱাই নাযায় ডক্টৰৰ তাতে নিলেও মানে ডক্টৰেও মানে যিটো বস্তু দিব লাগে সেইটো নিদিয়ে তাৰপাছত মানে দুবাৰ তিনিবাৰ নিয়াৰ পিছতহে তাৰমানে ছাগলীজনী গাভিনীয়ে হয় পইচা বহুত যায় গ'লেও মানে সিহঁতে সেই মূল্যটো দিয়ে আৰু আজি মোৰ দুবাৰমান তেনেকুৱা হ'ল মানে আৰু মোৰ ছাগলীকেইজনী কেনেকুৱা মানে ছমাহ তেৰ মাহত তিনিবাৰ পোৱালি দিয়ে সকলোৱে মানে আচৰিত পায় মোৰ ছাগলী মানে দেখিলে আৰু ইমান ডাঙৰ ডাঙৰ জাতিৰ ছাগলী মই নিজে ক'ব নোৱাৰো মানে এইটো খোৱাৰ ওপৰতে হৈছে খাব যিমান দিব সিমানে মানে ছাগলী ডাঙৰ হৈ আহিব কিছুমানৰ ছাগলী দেখিলেই কেনেকুৱা লাগে আৰু মোৰ ছাগলী দেখিলে মানে চবে আচৰিত পায় আৰু ইমান ডাঙৰ ইমান ভাল ইমান ধুনীয়া মানে সিহঁতৰ গাত এটা পোক হ'বলৈ নিদিয়ে একদম শৰ্মাই তাৰমানে ফনিৰে মানে সিহঁতক মানুহ যেনেকৈ মানে মোৰ আচোৰে মানে সিহঁতক গোটেই গাটোতে আচোৰি দিয়ে তাৰপাছত সিহঁতক গা ধুৱাই দিব পাউদাৰ লগাই দিব মানুহকো মানে কিছুমান ল'ৰা ছোৱালীকো মানে তেনেকুৱা নকৰে আমাৰ শৰ্মাইে মানে যেনেকুৱা কৰি ৰাখে ছাগলী বৰ্তমান আৰু চলি আছোঁ আৰু শৰ্মাই আৰু মই ময়ো লাগি আছোঁ তেওঁৰ লগতে তেওঁ মানে তেওঁৰ লগত মই ইমান হেৰি কৰিব কিন্তু শৰ্মাইে বহুত মানে ছাগলী মৰম কৰে আৰু বহুত মানে যথেষ্ট সিহঁতৰ লগত মানে কষ্ট কৰে সেই কষ্টটো ফল সিহঁতে দিছেও আকৌ নিদিওঁ বুলিও নকওঁ আজি বহুত টকা পালোঁ ছাগলী বিক্ৰী কৰি আৰু বৰ্তমানলৈ কৰিও থাকিম আৰু ছাগলী মই পুহিও থাকিম আৰু মাজতেই বেমাৰ হৈছিল সকলোৰে ছাগলী বহুতো ঘৰৰ ছাগলী মৰা গ'ল কিন্তু বৰ্তমান আজিলে মোৰ ঈশ্বৰৰ কৃপাত এটা ছাগলীও মানে অনিষ্ট হোৱা নাই বা মৰা নাই ইহঁতে ভালে কুশলেই আছে সেয়া চাফ চিকুণৰ ৰখাৰ ওপৰত খোৱাৰ ওপৰতে ছাগলীৰ বেমাৰ হয় বা শৰ্মা এনেকুৱা ৰাখে যেনিবা কেই মাহত দৰৱ দিব লাগে কিমান দিনত দৰৱ খোৱাব লাগে মানে তেওঁ সেইটো একদম মানে ডক্তৰৰ পৰাই লিখি আনি মানে দৰৱ গিলে এনেকুৱা থৈছে যেনিবা মানুহৰ দৰৱহে ৰাখিছে এইটো পেলুৰ দৰৱ এইটো ভিটামিন এইটো তাৰমানে অলপ মানে স্বাস্থ্য হোৱা কিহৰ লগত খোৱাব লাগে কেনেকৈ খোৱাব লাগে মানে চব তেওঁ মানে লিখি লিখি থৈ দিছে বা চাই চাই খোৱাই থাকে এতিয়া যেতিয়া তাৰমানে পোৱালি জন্ম ল'ব লোৱাৰ লগে লগে মানে তেওঁ এনেকুৱা কৰে যেনিবা তেওঁ কেচুৱাহে লৈছে কাপোৰৰে সাবতি ধৰি বুকুৰ মাজত ৰাখি অকণমানে মানে সিহঁতক কান্দিব নিদিয়ে একেবাৰে মানে দৌৰি গৈ কেলে কান্দিছে কিয় কান্দিছে কি হ'ল মানে ল'ৰা ছোৱালীয়ে সাবতি ধৰা নিচিনা লৈ গৈ মানে সিহঁতক গাখীৰ খোৱাব আৰু তিনিটা তিনিটা পোৱালি দিয়াৰ পিছত তাৰমানে মোৰ ছাগলীক মানে ধৰি গাখীৰ খোৱাব নালাগে সিহঁতে মাকজনীয়ে এনেকুৱা মানে লক্ষী মোৰ মানে তাই দুজনী দুটাক খোৱাই আকৌ নেক্সট সিফালে গৈ আকৌ এটাক খোৱাব গোটেই মানে চাই থাকিব নালাগে আৰু মানে খোৱাবও নালাগে মানে ছাগলী মানে মোক ইমান ভালকৈ মানিছে বা শৰ্মাক মানিছে নাজানো এইটো ঈশ্বৰৰে কৃপা সেইকাৰণে মানে ছাগলীটো মানে সকলোৱে পুহিব লাগে বিৰাট ভাল মানে যাক মানিছে মোক কিন্তু কি ঈশ্বৰৰ কৃপাত মোক মানিছে বা ছাগলীয়েও অলপ যদি শৰ্মা ইফাল সিফাল হৈছেই যেনেকুৱা চিঞৰিব সিহঁতে তাৰমানে দেখিলেই আচৰিত লাগে বা বেয়া লাগে যেতিয়া ছাগলী বিক্ৰী কৰে তাৰমানে শৰ্মাও মানে নাচায় ময়ো নাচাওঁ এনেই কচাই আহিলে কওঁ যা তহঁতে ছাগলী লৈ যা আৰু পইচা টেবুলত থৈ যা তেওঁ বাহিৰ ওলাই গুচি যায় আকৌ ময়ো পাকঘৰৰ ফালে গুচি যাওঁ মানে ইমান বেয়া লাগে মানে দিবৰ কাৰণে বহুত বেয়া লাগে কিন্তু উপায় নাই আমি আৰু ইমান মানে ধনী মানুহো নহয় মানে বা পইচা পাতিও ইমান মানে যথেষ্ট নাই এটা কিবা বিক্ৰী কৰি ছাগলীটো বিক্ৰী কৰিয়ে অলপ চলপ টকা পাওঁ বা তাৰে হয় আজি ল'ৰাটোই পঢ়ি আছে তাকো পইচা দিব লাগে সেইকাৰণে মানে ছাগলী বিক্ৰী কৰিলে ভাল হয় একেবাৰে মানে একে মুঠাতে বহুত প কষ্ট কৰিলেও তাৰমানে ছাগলীয়ে যথেষ্ট পইচা দিয়ে ছাগলী যুনি তুনি পুহিবও নোৱাৰে আৰু নাজানেও কিটো মানে কৰিলে ছাগলী মানে ভাল হয় বা ইহঁতৰ বেমাৰ আজাৰ নহয় বহুতে নাজানে ছাগলী ৰাখে ৰাখিলে তাক মানে এনেই আৰু মানে ৰাখিয়ে মানে কিছুমান মানুহ এনেকুৱা আছে যোনে ছাগলী ৰাখে ৰাখি কিনি আপোনাৰ ৰাখি কিনে তাৰমানে সিফালে ইফালে এ দি থৈ গুচি আহে গুচি আহিলে তাৰমানে ছাগলীটোৱে তেনেকুৱা ডাঙৰ নহয় বা ভাল নহয় বা হেৰি নহয় এতিয়া কিছুমানে গাভিনী সময়তো বৰ চিঞৰে চিঞৰাৰ পিছত এৰি দিয়ে ছাগলীজনী মানে এৰি দিলেতো ছাগলীজনী ক'ত ক'ত গুচি যাব আকৌ ঘৰত লৈ আহিলে তেতিয়া ছাগলীজনী আহে যদিও তাক পিতে সেইটো নহয় তাৰমানে ছাগলীজনী কেলে চিঞৰিছে বা কি হৈছে তাক জানিব লাগিব মানুহৰ যেনেকৈ বেমাৰ হয় বেমাৰ হ'লে আজি ডক্টৰৰ ওচৰত লৈ যায় তেনেকুৱা ছাগলীজনীও মানুহক ঘৰত টকা পইচা দিবৰ কাৰণে তাই চিঞৰিছে তাৰমান তেতিয়া গম পাব লাগিব যে তাইক ডক্টৰৰ তাত লৈ যাব লাগিব তেতিয়া ইনজেকশ্যন দিলে তাই গাভিনীয়ে হ'ব গাভিনী হোৱাৰ পিছতেহ আমি আজি পোৱালি পাম বা আমাৰ আজি পোৱালি দিয়াৰ পিছত আমি বহুতো মানুহ নাজানে ছাগলী পুহিবৰ কাৰণে য'তে ত'তে বান্ধি থৈ দিব খাবলৈ নিদিয়ে এই পথাৰত যি অলপ পায় সেই তাকেই খোৱাব খোৱাই আনি গধূলি বান্ধি দিব সেইকাৰণে ছাগলীবোৰ দেখিলেই বৰ বেয়া লাগে ফপৰা লগা কেনেকুৱা অৱস্থা কিন্তু মোৰ ছাগলী দেখিলে সকলোৱে মানে আচৰিত পায় ইমান ধুনীয়া ছাগলী ইমান ভাল ইমান ডাঙৰ সকলোৱে কয় কিন্তু আজি আমি বহুতো যথেষ্ট মানে কষ্ট কৰোঁ শৰ্মা আৰু মই সেই কৰাৰ কাৰণে মানে ছাগলীকেইজনী মোক ফল দিছে বা মাকজনীয়ে আজি বহুত পোৱালি দিলে তাই পোৱালিৰ পৰা পোৱালি পোৱালিৰ পৰা পোৱালি হৈ হৈ আজি মোৰ ওঠৰ ঊনৈছটা ছাগলী হৈছে এই ছাগলীৰ পৰা আজি বহুতো টকা পালোঁ মই আৰু বৰ্তমান এতিয়া এপ্ৰিল মানত আকৌ দুজনী দিবয়ে এতিয়া ভগৱানে আৰু কি দিয়ে জানো মই তাইত প্ৰতেক ব প্ৰত্যেক বছৰ ছমাহ ন মাহৰ পিছতে তাই মানে তিনিটা তিনিটা পোৱালি দিয়ে আৰু এটা পঠা ছাগলী দুটা পঠা ছাগলী এজনী মাইকী সিহঁতক আৰু পুলি পালি ডাঙৰ কৰিলে আকৌ সিহঁতৰ পৰা আকৌ পোৱালি হয় সিহঁতৰ পৰা পোৱালি হয় আকৌ পোৱালি হয় এনেকুৱাকৈ তাৰমানে মোৰ গোৱালিটো ভৰ্তি হৈ গৈছিলে তাৰপিছত অলপমান বিকিলোঁ আৰু বিকাৰ পিছত এতিয়া বেছি নাই মাত্র তিনিজনী আছে আৰু তিনিজনী দুজনী এতিয়া এপ্ৰিলত দিব আকৌ এজনী এতিয়া গাভিনী হৈছেহে এতিয়া মই জানো আৰু তাইৰ পোৱালিজনীও প্ৰথমতে কিছুমানৰ ছাগলীয়ে প্ৰথমতে এটা দিয়ে মোৰ ছাগলী দুটা দুটা দিয়ে প্ৰথমতেই তাৰপাছত আপোনাৰ তিনিটা তিনিটা দি থাকে সেইকাৰণে মোৰ পৰা বহুতো ছাগলী নিছে কিন্তু বেলেগৰ ঘৰত গ'লে আকৌ তিনিটা নহয় বা প্ৰথমতে দুটা নহয় এটাইে হয় তাৰপিছত আপোনাৰ দুটা হয় এতিয়া মইনো কি ক'ম আকৌ মইতো আৰু ক'ব নোৱাৰো সিহঁতৰ ঘৰত গৈ কিয় তেনেকুৱা হয় মোৰ ঘৰত তিনিটা দিয়ে চবে লৈ যায় এই তোৰ ইমান ছাগলী ভাল আমাক দিবি মইতো আৰু জবৰদস্তিও নকৰোঁ লৈ যাই আহি ছাগলী দেখা পায় তাৰছত লৈ যায় আকৌ সিহঁতৰ ঘৰত গ'লে বোলে সেই প্ৰথমতে এটা হয় তাৰপিছত দুটা হয় মইতো প্ৰথমতে দুটা হয় তাৰপিছত তিনিটা হয় আকৌ আপোনাৰ তেৰ মাহত মোৰ তিনিবাৰ পোৱালি দিয়ে ঈশ্বৰৰে দয়া বা কিবা এটা মই সিহঁতক মোক সিহঁতে ভাল পাইছে বা সিহঁতক আজি মই কষ্ট কৰো কাৰণে সিহঁতে মোক মানে এটা মূল্য দিছে আৰু আৰু আমাৰ কিছুমানৰ গোহালি ঘৰত সোমাব নোৱাৰি গন্ধ লেতেৰা বা মাটি বা কি যথেষ্ট গোবৰে ভৰ্তি হৈ থাকে আমাৰ গোহালি ঘৰ দেখিলে মানুহে থকা ঘৰ যেন পাব তাতে আমি একদম ৰাতি পুৱাই ছাগলী আমি বাহিৰত দিবলৈ নাই চব বাউণ্ডেৰীৰ ভিতৰতে থাকে গোহালিৰ পৰা ওলাই দিয়ে শৰ্মাই ওলাই দিয়াৰ পিছত একদম লগে লগে গোহালি চাফা কৰি একদম কেতিয়াবা ডেটল পানী ছটিয়াই মহ আহিব বুলি গধূলি হ'লে একদম তাত ধূনা চূনা দি মানে ঘূৰাই ধুনীয়াকৈ ছাগলীক ৰাখে আৰু দিনভৰ আমাৰ একদম মানে টাইম টাইম খোৱাও হয় আপোনাৰ কেতিয়াবা আপোনাৰ ওলাই দিয়াৰ লগে লগে সিহঁতক ৰাতিয়ে শৰ্মাই একদম চৰিয়াবোৰত কাটি থৈ দিব এটাত গাজৰ এটাত আপোনাৰ বন্ধাকবি এটাত চাপৰ চব সানি সানি ধুনীয়াকৈ থৈ দিয়ে ৰাতিটো গধূলি খোৱাবই আকৌ ৰাতিপুৱাৰ লগে লগে গোটেই ছাগলীৰ পৰা ওলাই দি তাৰপিছতে লাইন পাতি দিব সিহঁতক খাব খাই আৰু মানে খেলি থাকিব বাউণ্ডাৰীৰ ভিতৰতে তাৰপিছত আকৌ আপোনাৰ নটামান বজাত আৰু দিব নটা বজাত আকৌ খোৱালে তাৰপাছত পাত বিচাৰি যাব পাই গছৰ পাত আমৰ পাত তাৰপিছত কলপাত কল জাহাই তাৰপিছত জাহাদি কল তাৰপিছত আপোনাৰ আঠিয়া কল এইবিলাক আশী আশী আনি পেলাই ধুনীয়াকৈ মানে সিহঁতক আৰু একদম পাতবোৰ ধুই ধুই খোৱাব মানে এটা পাতো মানে এনে গছৰ পৰাই ছিগি আনি মানে সিহঁতক নোখায় প্ৰথমতে চিগি আনিয়ে মানে বাল্টিঙত পানীত ভৰাই মানে ধুনীয়াকৈ চ একদম মানে ৰ'দত মেলি দি তাৰপাছত গামোচাৰে মচি মচি তেনেকুৱাকৈ খুৱায় সেইকাৰণে মোৰ ছাগলীত মানে কোনো দিন বেমাৰ হ'বলৈ নাই ঈশ্বৰৰ কৃপাত আজিলৈকে মোৰ ছাগলী ভালেই আছে আৰু মই বিশ্বাস কৰোঁ যে মোৰ ছাগলী আগলৈকেও বহুত ভালেই থাকিব সেইটো হ'ল মানুহৰ ঘৰৰ পোহা মালিকৰ ওপৰত নিৰ্ভৰ যেনেকৈ বস্তু পুহিব তেনেকৈ ফল দিব এতিয়া আমাৰ ওচৰ কিছুমান মানুহৰ ছাগলী দেখিলেই মানে মোৰ আগত কৈ থাকে এই সিহঁতৰ ছাগলীটো দেখিলেই বেয়া লাগে কেনেকুৱা ফকৰা মকৰা খাবলৈ নাই পেট সোমাই গৈছে চকুকেইটা ওলাই যোৱা নিচ ইমান বেয়া লাগে তেনেকুৱা ছাগলী কিয় পোহে নুপুহিলেও হয় কি ক'ম আৰু আৰু তেতিয়া সেই মানুহবোৰ আহিয়ে আমাৰ ছাগলীকেইজনী চায়েই থাকে আৰু মানে বহুতে ছাগলী কিছুমানে আহি আকৌ ভিতৰত বাউণ্ডাৰীত সোমাই মৰম কৰি থৈ যায় আৰু বিস্কুট লাগে সিহঁতক বিস্কুট খোৱাব লাগে একদম মানুহ নিচিনাই ৰুটি দিব লাগে আৰু খাঁহীকেইটাকটো মানে ৰাতিপুৱাৰ লগে লগে সিহঁতক ৰুটি চাহ দিব লাগিব একদম মানে চৰিয়াত নহ'লে মানে সিহঁতে একেবাৰে ভিতৰত আহি যি দিগদাৰখন কৰে মানে শৰ্মাক মানে যেনিবা মাৰিবই এনেকুৱা মানে একদম বহুত বিৰাট মৰমত মানে মোৰ বস্তুবোৰ পোহা হৈছে ছাগলীকেইজনী এতিয়া আৰু মানে বা কিছুমান মানুহে চকোও কৰে সেইকাৰণে মানে ছাগলী বিক্ৰী কৰি কৰি বিক্ৰী কৰি দিলোঁ এতিয়া প্ৰথম তিনিজনীয়ে ৰাখিছোঁ তিনিজনীৰ পৰা দুজনী এতিয়া এপ্ৰিলত দিব আৰু এজনী গাভিনী হৈছে ইহঁতৰ পৰা আকৌ যথেষ্ট পাম মই এতিয়া ডাঙৰ দুজনীয়ে আকৌ মোটামুটি ছটা পোৱালি দিবয়ে ছটা পোৱালি দিয়াৰ পিছত আকৌ প্ৰথম আকৌ নেক্সটজনীয়ে আৰু দুটা ছয়টা আঠটা হ'লে আকৌ আকৌ ছমাহ পিছত আকৌ পোৱালি দিয়া যেনিবা পোন্ধৰ দিন নহয় আকৌ গাভিনী হয় গাভিনী হ'লে তাৰপিছত মই মানে বছৰত বহুতকেইটা ছাগলী পাওঁ মোটামুটি বাৰ বাৰ বাৰটামান পোৱালি পাওঁৱে মই মানে তেনেকুৱাই তিনিটা তিনিটা কৰি দিয়ে ন অ' তিনি তিনিটা তিনিটা কৰি দি থাকে সেইকাৰণে মই মানে বহুত মানে যথেষ্ট লাভৱান হৈছোঁ আৰু ছাগলীৰ লগতে কোনটো এইটো ৰঙাটো